আমাৰ মানে বাৰ্ষিক মেলা বুলিলে আমি ভাগৱতখন মানে আমি বহুত উৎসৱে পালোঁ দান বৰঙনি দিয়াৰ পৰা আদি কৰি আমি বহুত উৎসৱে পাতোঁ ভাগৱত মেলা বুলি আমি হেৰি বাৰ্ষিক মেলা বুলিলে তাৰ পিছত আমি মানে এনেকুৱা আমাক পাঁচদিনীয়া বাৰ্ষিক মেলা হয় এই ভাগৱত হয় তাৰ পৰা মানে আমি তেতিয়া সেই আমি প্ৰত্যেক ঘৰে ঘৰে পদূলিয়ে পদূলিয়ে আমাৰ কলপুলি লগাই আমি পাঁচ দিনৰ কাৰণে আমি বন্তি জ্বলাওঁ নিৰামিষ আমি খাওঁ আমি সেইকেইদিন আমি মাছ মাংস নাখাওঁ তাৰ পৰা আমি আহোম আমাৰ প্ৰণামি বুলি কয় পাতি থৈ দিয়ে আমি প্ৰত্যেক দিনাই যাওঁ যায় মানে তাত আমি প্ৰত্যেক দিনাই প্ৰণামিত আমি এটকা হ'লেও আমি দি মানে আমি ভগৱানৰ প্ৰতি আমি ভক্তি কৰোঁ সেৱা লওঁ আঁঠু কাঢ়োঁ তেনেকৈ কৰি আকৌ ৰাতি যাওঁ ৰাতিও তেনেকুৱাই আমি ভাগৱত ভাগৱতত মানে আমি সেনেকুৱা সেৱা কৰোঁগৈ তাৰ পৰা আকৌ আমাৰ মানে ভাগৱত যোনদিনা আমাৰ এনেকৈ আজিকালি কৰোঁতে কৰোঁতে আমাৰ ভাগৱত নামত পাঁচ দিন শেষ শেষৰ দিনা আমি ভাগৱত মাথাত লৈ আমাৰ গাঁওখনে প্ৰত্যেক মানুহখিনি ওলাই গোটেই গাঁওখন আমাৰ ঘূৰে ভাগৱত লৈ নাম কীৰ্তন কৰি ফুৰোঁ আমি নাম কীৰ্তন কৰি আমি গোটেই কোনো এটা আমি পদূলি নেৰো আমি প্ৰত্যেকটা মানে যদি এইটো এইটো যদি গাঁৱৰ মাজৰ ৰাস্তা আছে আমি সেই গাঁৱৰ মাজৰ ৰাস্তাটো আমি চেপে চেপে হ'লেও আমি ভাগৱত ঘূৰাওঁ নাম কীৰ্তন কৰি গৈ আইসকল বাপসকল বহুত ল'ৰা ছোৱালী বহুত ভাল লাগে আমাৰ ভাগৱত যেতিয়া আমাৰ ভগৱত ইয়াত হ'ব তেতিয়া অমাৰ বহুত ভাল লাগে তাৰ পৰা তাৰ পৰা আহি আমি মানে একে নামঘৰত গোটেই গাওঁ ঘূৰি আহি নামঘৰত যেতিয়া আমাৰ ভাগৱত সোমাব তেতিয়া আমি গোটেই দুলাইন হওঁ পদূলিত ইপাৰে এলাইন সিপাৰে এলাইন লাইনহৈ যেতিয়া ভাগৱত নিয়াজনে গৈ থাকিব আমি প্ৰত্যেকজনে প্ৰত্যেক ল'ৰা ছোৱালীয়ে আমি ভাগৱত নিয়াজনক ভৰিত ধৰি ধৰি গামোচা পাৰি আমি সেৱা কৰোঁ ভাগৱত নিয়াজনক তাৰ পৰা নামঘৰত সোমালেগৈ নামঘৰত সাত পাক ঘূৰিব সাত পাক ঘূৰি তেতিয়া ভাগৱত য'ত থাপিত আছিলে তাত থ'ব থৈ মানে তেতিয়া এইয়া হেৰি কৰিব সেৱা লওঁ সেৱা লৈ তেতিয়া মানে সেৱা লোৱাৰ পিছত আমাৰ গোটেই মানুহবোৰে তেতিয়া খোৱা বোৱা কৰিব প্ৰসাদ চসাদ বিলায় আমাৰ মানুহখিনিৰ বহুত আগ্ৰহ আছে ভাগৱতৰ বুলিলে বা আমাৰ ভগৱানৰ প্ৰতি আমাৰ গোটেই অঞ্চলটোৰ প্ৰত্যেক বছৰে আমাৰ আহি আছে এতিয়া এই কাতি মাহতেই হয় আমাৰ ভাগৱত এতিয়া আহি আছে আৰু অলপ দিনৰ পিছতে আমাৰ আৰু ভাগৱত হ'ব এতিয়া বছৰেকীয়া আমাৰ ভগৱতখন তেতিয়া মানে আমি আকৌ গোটেইবিলাকে তেতিয়া আকৌ আমি সেই সত্ৰতে মানে আকৌ গোটেইবিলাকে লগ হ'ম আৰু তাৰ বাহিৰে আমাৰ শংকৰ উৎসৱ আছে শংকৰ উৎসৱত আমি মাইকীবিলাকে অসমীয়া ভাওনা কৰোঁ এতিয়া এই যোৱা কালি গৈছে মাইকী মানুহ ভাওনা আমাৰ শংকৰ উৎসৱৰ কাৰণে তাৰ পৰা আকৌ আমাৰ মানে আছে এনেকুৱা মানে আমি ভাদ মাহ আছে আমি ভাদ মাহতো গোটেই ভাদ মাহটো আমি প্ৰত্যেক নামঘৰতে ৰাতিপুৱা গধূলি এনেকৈ আমি আইসকলে নাম ধৰোঁ তাৰ পিছত যেতিয়া গধূলি ছটামান বাজিৰ পৰা তেতিয়া বাপসকলে ভগৱত চলাই আমাৰ মানুহখিনিৰ মানে ইমান উৎসাহ আছে ভাগৱত বুলিলে ভগৱানৰ প্ৰতি বহুত শ্ৰদ্ধা কৰোঁ কৰোঁ আৰু শ্ৰদ্ধা কৰোঁ বুলি ধৰোঁ আমি সেইটো ক'ব নোৱাৰোঁ কিন্তু ঈশ্বৰে আমাক সেইখিনি আগবঢ়াই দিছে আগবঢ়াই দিয়াৰ কাৰণে আমি ভগৱানক শ্ৰদ্ধা কৰিব পাৰিছোঁ যদি ভগৱানে আমাক সেইখিনি যদি আমাৰ দৃঢ় বিশ্বাস যদি ৰাখিছে তেতিয়া সেইকাৰণে আমি ভগৱানক শ্ৰদ্ধা কৰিব পাৰিছোঁ যিমানখিনি পাৰোঁ সিমানখিনি আমি কৰোঁ তাৰ পৰা আকৌ মানে আমাৰ আৰু হেৰি হয় এই বহাগ মাহত আমাৰ আকৌ এটা উৎসৱ হয় আমাৰ বছৰেকীয়া এই মেলা হয় আমি গোসাঁই লোৱা উলিয়াও তাৰ পিছত তেতিয়াও আমাৰ বহুত উৎসৱ এটা হয় তেতিয়াও আমাৰ নাম কীৰ্তন হয় সেইটো মেলা মেলাতো